হেল্ল' জুমন অঁ ভালেই তোমাৰ ভাল হেৰি নহয় মই মানে তোমালোকৰ তালৈ ফুৰিবলৈ যোৱাৰ কথা আছে তাৰপিছত ফুৰিবলৈ অঁ ফুৰিবলৈ যোৱাৰ কথা আছে মানে জেগা চেগা চাম আৰু তাৰপিছত এনেই কেনেকুৱা কেনেকুৱা জেগা তুমি মোক দেখুৱাই ল মানে লগত দেখুৱাই আহিবগৈ পাৰিবা অঁ অঁ অঁ অঁ অঁ তাকেতো মই ভালকৈ চিনি নে অঁ মই ভালকৈ চিনি নেপাওঁ যে তুমি মোক লগত গৈ পিনে বস্তুখিনি দেখাই গ'লেই হয় আৰু মই ফুৰিবলৈ যাম যেতিয়া অঁ অঁ অঁ আকৌ তোমাৰ নাগশংকৰ নামটোও শুনিছোঁ দেখা নাই তালৈও লৈ যাবা মানে য'ত য'ত মানে ভাল ভাল হেৰিবিলাক আছে জেগাবিলাক অঁ মই তোমাৰ এই সাত আঠ তাৰিখৰ ভিতৰত যাম অঁ সেই দুদিনৰ ভিতৰত লৈছোঁ আৰু যদি পাৰোঁ মই সাত তাৰিখেও যাব পাৰোঁ যদি সাত তাৰিখে নোৱাৰোঁ তোমাক মানে ক'ম আৰু ফোন কৰি অঁ যদি সাত তাৰিখে নগ'লেও মই আঠ তাৰিখে যাম অঁ অঁ মই যদি তোমাৰ সাত তাৰিখে যাব নোৱাৰোঁ মই আঠ তাৰিখে যাম

অঁ অঁ চাৰিআলিৰ যিখিনি ভাল ভাল তোমাৰ ধৰা মই শুনিছোঁ আৰু শুনাখিনি গোটেইখিনি দেখুৱাবা নিশ্চয় অঁ অঁ